অঁ হেল্ল' বাইদেউ এই মোৰ ঘৰত সকাম এখন আছে মানে যিহেতু সেইটো কাৰণে আমাৰ চব্জি আনিম বুলি ভাবিছোঁ আপোনালোকৰ ঘৰৰ পৰা ৰঙালাও আছেনে বাৰু এনেই কিমান দামনো কে জি হেৰি কে জি চিষ্টেমত দিছে নে গোটাকৈ দিছে অঁ ঠিক আছে আৰু কবি আছেনে বাৰু অঁ কবি কিমানকৈ লৈছে

আচ্ছা আচ্ছা ঠিক আছে আপুনি তেনেহ'লে আপোনালোকে আপুনি তুলি থৈ দিব অঁ মই অকণমান পিছত গৈ আছোঁ কা যিহেতু মই কামত বিজি হৈ আছোঁ অকণ পিছত গৈ লৈ আহিমগৈ

অঁ লৈ যাম লৈ আহিম দিয়ক ঠিক আছে